নৃত্য কৰিলে মোৰ মন বহুত ভাল লাগে কাৰণ সৰুৰপৰাই নৃত্য কৰি আহিছোঁ আচলতে মনটোৰ কাৰণে মই নৃত্য কৰোঁ মন ভালে ৰাখিবলৈ স্বাস্থ্য ভালে ৰাখিবলৈ মন ভাল থাকিলেহে স্বাস্থ্য ভাল থাকিব নৃত্য মই বহুত ভাল পাওঁ নৃত্যই মোৰ চিনাকি নৃত্যই মোৰ পৰিচয় আৰু নৃত্যৰ জৰিয়তে মই মোৰ বহুত বস্তু সহজ হৈ পৰিছে বহুত মানুহে মোক কথা বতৰাবিলাক মৰমেৰে সন্মানেৰে মোক ব্যৱহাৰ কৰিছে নৃত্য চালে মই যদি কেতিয়াবা নৃত্য কৰিবও নোৱাৰোঁ কেতিয়াবা যদি নৃত্য চাওঁ তেতিয়াও মোৰ মনটো ভাল লাগে আৰু নৃত্য মই যদি ভাললগা বুলি কওঁ কি নৃত্য আচলতে মনটো তেতিয়া বহুত ভাল লাগি আছে তেতিয়াহ'লে মই ফূৰ্তি যিবিলাক ফূৰ্তি থাকে ফূৰ্তিৰ নৃত্য মৰ্ডাৰ্ণ হওক আধুনিক নৃত্য তেতিয়া গান লগাই দি পেলাই আধুনিক নৃত্য মই কৰোঁ ঘৰতে কৰোঁ আৰু যেতিয়া মানে মনটো অলপ দুখ হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ গান শুনোঁ তেনেকুৱা ধৰণৰ নৃত্য মই কৰোঁ যিটো কাণ্টেম্পৰেৰী নৃত্য আচলতে কাণ্টেম্পৰেৰী নৃত্যত বহুত ফিল লাগে ইমশ্যন লাগে বহুত তো নৃত্য বহুত প্ৰকাৰত থাকে আৰু গান হিচাপে নৃত্য হয় গানটো আপোনাক গানে আপোনাক কি বুজাব বিচাৰিছে গানে আপোনাৰ মিউজিকটোৱে আপোনাক কেনেকুৱা ধৰণৰ মানে ৰিদম বিচাৰিছে কেনেকুৱা ধৰণৰ আপোনাৰ মিউজিকটো কি হিচাপত গৈছে আপুনি মিউজিকটো শুনি পেলাই গানটো শুনি পেলাই সেই ধৰণৰ আচলতে মুদ্ৰা আহে আৰু আমি যিহেতু নৃত্যৰ শিক্ষক সেইকাৰণে সকলো ধৰণৰ নৃত্য কৰিবলৈ চেষ্টা কৰোঁ কাৰণ সকলো ধৰণৰ নৃত্য কৰিলেহে আপোনক এটা বেলেগ ধৰণৰ সন্মান পোৱা যায় আৰু যেতিয়া আপুনি এখন স্কুলত যখন এটা আপুনি নৃত্য শিকাবলৈ যাব তেতিয়া আপোনাক কিছুমান গাৰ্জেণ্টে যে বাচি দিয়ে যে অমুক নৃত্যটো মোৰ ল'ৰাটোক হওক ছোৱালীটোক হওক শিকাই দিবি বুলি তো সেই ধৰণৰ নৃত্য যেতিয়া আপুনি নাজানে তেতিয়াহ'লে আপুনি শিকাব নোৱাৰিব আৰু যদি আপোনাৰ সেই ধৰণৰ নৃত্যত অভিজ্ঞতা নাই তেনেহ'লে আপোনালোকে শিকাব নোৱাৰিব বা মই শিকাব নোৱাৰিম সেইকাৰণে সকলো ধৰণৰ নৃত্য মই প্ৰেক্টিচ কৰোঁ যিমান পাৰোঁ আৰু কিছুমান বস্তু যদি নাজানো তেতিয়াহ'লে মই টি ভি চাওঁ টি ভিত অনুষ্ঠানবিলাক চাওঁ চোৱাৰ পিছত মই ইউটিউবত চালোঁ চাই সেই ধৰণৰ নৃত্যৰ যেতিয়া নাম মই আগতে যেতিয়া শুনা নাই তেতিয়াহ'লে সেই নামটো মাৰি পেলাই নৃত্যৰ নামটো মাৰি পেলাই মই চাৰ্চ কৰোঁ কৰাৰ পিছত সেই ধৰণৰ নৃত্যৰ বেচিক্সবিলাক মই ইউটিউবত চাই পেলাই শিকোঁ শিকাৰ পিছত প্ৰেক্টিচ কৰোঁ কৰি যেতিয়া মোৰ অলৰেডি ফিফ্টি পাৰ্চেণ্টমান মোৰ বডীত যেতিয়া সেই ষ্টাইলটো অলপমান বিষয় অভিজ্ঞতা হয় তেতিয়াহ'লে তাৰপিছত মই মই স্কুলত ল'ৰা ছোৱালীখিনিক সেই ষ্টাইলৰ বিষয়ে মই বুজাওঁ আচলতে নৃত্য মই আগত চাওঁ শিকোঁ আৰু এতিয়াও শিকি আছোঁ আৰু যেতিয়া মই শিকি পেলাই যেতিয়া মোৰ ফিফটি পাৰ্চেণ্ট ছিক্সটি পাৰ্চেণ্ট হয় তেতিয়া মই ল'ৰা ছোৱালীখিনিক মই বুজাওঁ তেতিয়াহ'লে সিহঁতৰসকলে নতুন নতুন বস্তুবিলাক এতিয়া মই যদি নতুন বস্তুৰ ওপৰত যদি মই চৰ্চা নকৰোঁ নতুন নৃত্যৰ ওপৰত যদি মই চৰ্চা নকৰোঁ তেতিয়াহ'লে ইিহঁতে বাহিৰত গৈ পেলাই শিকাৰ ইমান সম্ভৱ নহয় চবৰে সুবিধা অসুবিধা থাকে টকা পইচাৰ অভাৱ থাকে মই যিমান পাৰোঁ নতুনত্ব বস্তু শিকিবলৈ চেষ্টা কৰোঁ আৰু দিবলৈ চেষ্টা কৰোঁ নতুন বস্তু তো নৃত্য কৰিলে মোৰ মন আচলতে ভাল লাগে যেতিয়া মই মনটো বেয়া লাগি থাকে যেতিয়া মই ক্লাছত যেতিয়া সোমাওঁ মোৰ শনিবাৰ ৰবিবাৰ ক্লাছটো যেতিয়া সোমাওঁ তেতিয়া গানটো লগাই দিয়াৰ পিছত বেয়া লাগি আছে এটা গান ভাললগা এটা গান লগাই দিলোঁ তেতিয়া মোৰ মাইণ্ডটো ছেঞ্জ হৈ যায় তেতিয়া মাইণ্ডটো ভাললগা হৈ যায় আৰু কেতিয়াবা মানে আপোনাৰ ইমশ্যন আহে সেনেকুৱা ধৰণৰ বতৰৰ লগত কেতিয়াবা মনটোৰো তেতিয়া কানেকশ্যন থাকে সেনেকুৱা ধৰণৰ যেতিয়া হয় তেতিয়া সেই সেই ধৰণৰ মই ক্লাছত শিকাওঁ কণ্টেম্পৰেৰী ডান্স শিকাওঁ আৰু কণ্টেম্পৰেৰী ডান্সটোত আচলতে মোৰ মন ভাল লাগি যায় বেছিকৈ কাৰণ মই কণ্টেম্পৰেৰী ডান্সত মানে ইমশ্যনটো পাওঁ ফিলটো পাওঁ মানে মনৰ পৰা ওলোৱা বস্তু হৈছে আপোনাৰ যদি আপোনাক গানে যদি আপোনাক মেল'ডি গানটোত আপুনি যদি কণ্টেম্পৰেৰী নৃত্য কৰিব লাগে মেল'ডি গানত তাৰপিছত আপুনি যেতিয়া গানটো আপুনি ফিল কৰিব দুখৰ গান এটা যেতিয়া ফিল কৰিব তেতিয়া আপোনাৰ ইমশ্যন আহে আৰু সেইটো ডান্স হৈছে কণ্টেম্পৰেৰী ডান্স আৰু মই চাই পেলাই বহুত ভাল পাওঁ আৰু আজিকালি বহুত ধৰণৰ ষ্টাইল ওলাইছে কণ্টেম্পৰেৰীতে আপোনাৰ ভেৰিয়েশ্যন উলিয়াইছে তো আজিকালি আগৰ ডান্সবিলাকৰ নিচিনা নহয় এতিয়া বহুত নতুন নতুন বস্তু ক্ৰিয়েট কৰে নিজৰ নিজৰ ডান্স ষ্টাইলত তো সেইটোৱে মই নৃত্য কৰি ভাল পাওঁ আৰু নৃত্য কৰি যাম এইটো গোটেই জীৱন জীৱনটোলৈকে থাকোঁ আৰু ভাললগা বুলি ক'লে চব ডান্সেই ভাল লাগে কিন্তু সময় বুজি সময় বুজি বা আপোনাৰ যিটো ছিটুৱেশ্যনত যোনটো নৃত্য লাগে সেই হিচাপতে কৰি যাওঁ এতিয়া ক্লাছত মোৰ মৰ্ডাৰ্ণ ক্লাছো থাকে আধুনিক নৃত্যৰ ক্লাছো থাকে কণ্টেম্পৰেৰীও ক্লাছ থাকে তাণ্ডৱ থাকে ক্লাছিকেল থাকে তো যেতিয়া যোনটো বিচাৰে বা মই বিচাৰোঁ সেই হিচাপত মই কৰি যাওঁ আৰু নৃত্যৰ কথা যেতিয়া কোৱা হ'ল আচলতে যেতিয়া বাচ্ছা এটা যেতিয়া স্কুলত এডমিশ্যন কৰে এতিয়া আমি দুইমাহ তিনিমাহ আগত বাচ্ছাটোক চাই লওঁ চোৱাৰ পিছত গম পাম যে তাৰ বডীত বেলেগ ধৰণৰ এটা ষ্টাইল আছে যে কোনটো ষ্টাইল আছে আমি সেইটো বাচি লওঁ তাৰমানে যে তাৰ বডীত আধুনিকটো আছে আধুনিকটো আধুনিকটো আছে সেই তেতিয়া আমি তাক আধুনিক হিচাপত তাক ট্ৰিটমেণ্ট কৰোঁ আৰু গম পালোঁ যে এই ল'ৰাটো বা ছোৱালীটোৰ অলপ বডীত ফিল আছে ফিলটো প্ৰত্যেকটো ডান্সতে লাগে কিন্তু কাণ্টেম্পৰেৰীত অলপ ইম'শ্যন লাগে আপুনি কান্দিবও লাগিব হাঁহিবও লাগিব কণ্টেম্পৰেৰীটোত বহুত ফিলৰ দৰকাৰ ফিল লাগে তো সেই হিচাপত মই শিকাওঁ আৰু নৃত্য কৰিলে মানে কি ক'ম বহুত ভাল লাগে আৰু চব নৃত্যই চাওঁ চব নৃত্যই উপভোগ কৰোঁ আৰু চব নৃত্য শিকিবলৈ মই ট্ৰাই কৰোঁ আৰু সময় যেতিয়া যোনটো সময় যি বিচাৰে যোনটো সময়ত যোনটো গীত বাজে সেইটো হিচাপত মই নৃত্য কৰোঁ আৰু মনটো ভাললগাওঁ এতিয়া চব সময়ত চব ধৰণৰ নৃত্য নহয় যোনটো সময়ত যোনটো বিচাৰে সেই হিচাপত মই নৃত্য কৰোঁ আৰু মোৰ মনটো ভাল লগাওঁ এইটোৱে